ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত পঞ্জাব ৰাজ্যখন মোৰ সকলোতকৈ প্ৰিয় কাৰণ পঞ্জাবৰ লোকসকল হ'ল কৃষিপ্ৰিয় তেওঁলোকে চৰকাৰী চাকৰিৰ প্ৰতি মনোনিৱেশ নকৰি কেনেকৈ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোক আত্মনিৰ্ভৰশীল হ'ব পাৰি তাৰ এটি উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে ভাৰতবৰ্ষৰ সকলো লোকেই তেওঁলোকৰ আদৰ্শক শলাগ লৈছে আজি ভাৰতবৰ্ষৰ সকলো ৰাজ্যলৈ গৰিষ্ঠ সংখ্যক খাদ্য সম্ভাৰ বিশেষকৈ চাউল আটা ঘেঁহু ইত্যাদি পঞ্জাবৰ পৰাই আমদানি কৰি অনা হয় পঞ্জাবৰ কৃষকসকলে কৃষিকাৰ্যক এটা বিপ্লৱ হিচাবে লৈ তেওঁলোক আজি নিজৰ পৰিয়াল লগতে সমাজখন লগতে নিজৰ ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষকো কৃষিকাৰ্যত স্বাৱলম্বী কৰি তুলি এক গুৰুত্বপূৰ্ণ স্থানত উপনীত কৰিছে কৃষি কৰ কৃষিকৰ্ম হৈছে ভাৰতবৰ্ষৰ পুৰণি এটা কৰ্ম আৰম্ভণিৰ পৰা ভাৰতবৰ্ষৰ এখন কৃষিৰ ওপৰত নিৰ্ভৰ কৰি অহা দেশ গতিকে চাকৰিৰ ওপৰত নিৰ্ভৰ কৰি যিসকল লোক আজিও নিৰ্ভৰ কৰি আছে তেওঁলোক কেতিয়াও উৎ কৃতকাৰ্যও হ'ব নোৱাৰে তাৰ এটি জ্বলন্ত উদাহৰণ পঞ্জাবৰ কৃষকসকল কাৰণ তেওঁলোকে কেতিয়াও চৰকাৰৰ ওচৰত আশা কৰি থকা নাই আৰু চাকৰিমুখী মনোনিৱেশ কৰা নকৰি নিজৰ ভৰিৰ ওপৰত নিজে কৃষিকৰ্ম কৰি স্বাৱলম্বী হয় ৰাজ্যখনক এখন আত্মনিৰ্ভৰশীল ৰাজ্য হিচাবে গঢ় দি উদাহৰণ হিচাপে দাঙি ধৰিছে মই পঞ্জাবৰ অমৃতসৰ থকা স্বৰ্ণমন্দিৰ যাবলৈ ভাল পাওঁ

সেই মন্দিৰটো ৰজাৰ দিনতে সজোৱা এটা অতি সুন্দৰ মন্দিৰ আৰু সেই মন্দিৰটো চাবলৈ দেশ বিদেশৰ পৰা বিভিন্ন পৰ্যটক আহি থাকে মন্দিৰটো অতি মনোৰম দৃশ্য যিটো এটা ডাঙৰ পুখুৰীৰ মাজত নিৰ্মিত চাৰিওফালে পানী তাৰ মাজত সেই স্বৰ্ণমন্দিৰটো জাকত জিলিকা হৈ আজিও সেই ঠাইৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে গতিকে দেশ বিদেশৰ বহুতো পৰ্যটক সদায় পঞ্জাৱৰ স্বৰ্ণমন্দিৰ চাবলৈ আহে